হেল্ল' কোনে কৈছে হয় কওকচোন

হয় হয় অ অ হয় হয় মঠ মন্দিৰটো অসমত থাকোঁতে বহুতেই আছে গোটেই অসমখন দেখোন মঠ মন্দিৰেই ভৰি আছে যোৰহাটৰ নাম ঢেকিয়াখোৱা নামঘৰ বৰপেটা নগাঁও কামাখ্যা মাজুলীৰ সত্ৰবিলাক যোৰহাটতো ভালেমান সত্ৰ আছে আকৌ আঠেখেলীয়া নামঘৰো আছে গোলাঘাটত কামাখ্যাতো বহুত মঠ মন্দিৰ আছে আপোনাৰ আ গতিকে আপুনি এনেই ফোনততো তেনেকৈ ক'বলৈ গোটেইবিলাক ইমান সহজ নহয় এনেকে ধৰক লগ পালে বা কিবা হেৰি কৰিলে তেনেকৈ আপুনি যেতিয়া কিবা লিখিব বা কিবা কৰিব বিচাৰিছে

নিশ্চয় ঠিক আছে নিশ্চয় জনাব অ ঠিক আছে মই আপোনাক লগ কৰিম ঠিক আছে হ'ব হ'ব অ ঠিক আছে